হেল্ল' ওলা এজেঞ্চিত লাগিছেনে মোৰ ঠাই এডোখৰলৈ যাবলৈ আছিলে ঠাইডোখৰ মানে পল্টন বজাৰলৈ কিমান লাগিব বাৰু গাড়ীখনৰ ভাৰাটো আমি মানুহ আঠজন আছোঁ দামটো অঁ ঠিক আছে ঠিক আছে বাৰু আপুনি অতি সোনকালে পঠিয়াই দিয়কচোন মই মানে পাবই লাগে টাইমত হ'ব তেন্তে বাৰু